লখিমপুৰ জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱসমূহ হ'ল কেন্দ্ৰীয় ৰঙালী বিহু মে ডাম মে ফি দুৰ্গা পূজা শংকৰ উৎসৱ আৰু আলি আঃয়ে লৃগাং কেন্দ্ৰীয় ৰঙালী বিহু প্ৰথমে শুভাযাত্ৰা কৰা হয় অভিনেতা অভিনেত্ৰীসকলক নিমন্ত্ৰণ কৰি আনি শুভাযাত্ৰা কৰা হয় আৰু বিভিন্ন ধৰ বিভিন্ন জনগোষ্ঠীৰ বিহু হয় চিত্ৰাংকন হয় কুইজ প্ৰতিযোগিতা হয় কবিতা হয় বিভিন্ন ধৰণৰ খেল ধেমালি হয় আৰু তাৰপিছতে এই সৰু বিহুৱতী প্ৰতিযোগিতা বৰ বিহুৱতী প্ৰতিযোগিতা হুঁচৰি দল এনেধৰণৰ প্ৰতিযোগিতাসমূহ হয় আৰু ৰাতিৰ সাংস্কৃতিক সন্ধ্যা তাত গায়ক মাতি আনি সাংস্কৃতিক সন্ধ্যা পতা হয় বিভিন্ন ধৰণৰ গান মে ডাম মে ফি পাতে মানুহ তাত বহুতো মানুহ গোট খায় আৰু তাত বক্তৃতা দিয়ে দুৰ্গা পূজা পাতে দুৰ্গা পূজা বিশেষ নেপালী আৰু বেংগলীসকলে পতা হয় পাতে দূৰ বহুতো ঠাইত পতা হয় দুৰ্গা পূজা শংকৰ উৎসৱ পতা হয় বিভিন্ন জেগাত লখিমপুৰৰ বিভিন্ন জেগাত শংকৰ উৎসৱ পতা হয় এই মিচিংসকলৰ আলি আঃয়ে লৃগাং আৰু এই বস্তুসমূহৰপৰাই মানুহক একত্ৰিত কৰি ৰখাত সহায় কৰে